অঁ হেল্ল' বাইদেউ নমস্কাৰ অঁ বেগম বাইদেউ হেৰি মই যে মাটি এডোখৰ কিনিব বিচাৰিছোঁ অঁ মাটি মাটিডোখৰ মাটিডোখৰ বিষয়ে মানে এই ইমান টাউনত নহ'লেও হয় এনেকৈ ধৰি লোৱা পুখুৰী এটা খান্দিব পৰা যায় হাঁহ কুকুৰা পুহিব পৰাকৈ আৰু ঘৰটো অঁ আধা বিঘামানৰ ভিতৰত হ'লেও হয় অঁ অঁ অঁ তেনেকুৱা বিষয় তেনেকুৱা ধৰণৰ মাটি ভাল হয় ল'লে অঁ তেনেকুৱা অঁ অঁ তেনেকুৱা অঁ অঁ টা টাউনৰ নহ'লেও হয় হেৰি ওচৰ চুবুৰীয়া পৰিয়াল থকা তেনেকৈ হাঁহ কুকুৰা পুহিব পৰাকৈ ধুনীয়াকৈ তাৰমানে সমাজ পাতি খাব পৰাকৈ তেনেকুৱা এডোখৰ মাটি বিচাৰিছোঁ

অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ

টাউনৰ পৰা টাউনৰ পৰা অঁ অঁ

অঁ

অঁ তেনেকুৱা সুবিধা আছে গাড়ী অঁ গাড়ী মটৰ সুবিধা আছে মোক খালী গাঁৱৰ জেগাৰ ধুনীয়া এডোখৰ মাটি অঁ অঁ অঁ

অঁ অঁ অঁ সি মাটিডোখৰ তেনেকুৱা কেনেকুৱা দামত মাটিডোখৰ পাম অঁ অঁ অঁ অঁ অঁ অঁ অঁ লাখত অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ লগাব পাৰিম

অঁ অঁ অঁ হেৰি পোন্ধৰৰ পৰা বিছৰ ভিতৰত তেনেকুৱা পাম অঁ অঁ অঁ হ'ব

অঁ হয় অঁ অঁ অঁ হেৰি কি অঁ মই হেৰি এই বিষয়লৈ ঘৰত আলোচনা কৰোঁ এইটো বিষয়লৈ মই আপোনাৰ নম্বৰটো ৰাখিছোঁ আকৌ আপোনাক মই সোনকালে জনাম কথাটো অঁ থেংক ইউ